হেল্ল' এ ক'ত আছা এ তই অঁ পথাৰত আছা তই সদায় পথাৰতে থাকবি নেকি এ এহে একজেগাত হেৰি যাবা লাগছিল নহয় এই বেংকত যাবা লাগছিল এই কৃষিৰ তাৰমানে শুনছা নে

এ এতিয়া শুনি থাকলি নহ'ব নহয় এতিয়া যাবা লাগবু আমি বেংকক লাগি যাওঁ যৌ চোন যাই তাতে বেংকত অঁ বেংকত যাই কিনে অঁ অঁ বেংকত যাই খবৰটো লৈ তাতে মানে কি কৰিবা লাগে কি কৰিবা নালগে তাকে সুধি কিনে আনি আমিও তাৰমানে সেনাকে কৰো আৰু যদি আৰু একাউন্টচ খুলিবা লাগে তেনেহ'লে একাউন্টচ খুলি আমিও ক'ত কি কৰিবা লাগে আৰু এটা কথা নহয় এ এ এইগিলাক কৰাৰ পিছত নে এইগিলাক কিবা মাৰাই যায় নে টকা পইচাইয়ে খায় এইগিলাখানো নাজনো নহয় অঁ তাকেইতো যায় অঁ গৰক লাগি যায় দুয়োটা আলোচনা কৰি এইগিলা মানুহ মুখতে শুনি আছোঁ হয়নে মানুহৰ মুখত শুনি আছোঁ গতিকে আমি বেংকক লাগি যাই গোটেই খিনি কথা সুধি লৈ যদি আৰু সেনকে একাউন্টচ নে কি সেই খুলিবা লাগে খুলি আমি সেনাকে কৃষকৰ হেৰিটো লওঁ আমাকোতো লাগে হয়নে নহয় আমি খেতি কৰিয়ে থাকোঁ আমি নাপালেই নহ'ব নহয় পাবাই লাগবু কি এ দুটা মানুহ অঁ ক'ব পাৰিম দিয়া আমাৰ আছে নহয় আপে গোটেই বহুত দেখোন খেতি কৰা মানুহ ৰহিলায়েতো মোক কৈছিল তাৰ পা কৈছি কি পমিলাক সুধবিচো সুধিলি গম পৱা যাব গতিকে আৰু এইগিলাখন আৰু বাহিৰা মানুহক সুধি নাথকো আমি বেংকক লাগিয়ে যাওঁ যৌ বেংকক লাগি যাই তাতে যাই সুধি এ যদি হৱে তাৰে পিছত আমি আৰু একেলগে সেইটো কৰিয়ে থৈ আহিম আহি আৰু আমাৰ আৰু যদি পইচাটো হয় আমাৰো ভালে হ'ব এই খেতিতে ক'ৰবাত লগাব পাৰিম অঁ খেতিতে লগাব পাৰিম ইমান ট্ৰেক্টৰত পইচা গেছি টেক দে বাই হ'ব দি তই আকৌ নাহাকে নাথকিবি বাই আইভি দেই অঁ দে